হেল্ল' অঁ কোনে ক'লে অঁ হয় হয় ক'ৰ পা কৈছিলে অঁ হয় হয় দাদা জনাওকচোন হয় হয় অঁ হয় হয় অঁ

হয় হয় পাব বাইদেউ পাব আপুনি চব পাব বাৰু সেইবিলাক কিতাপ হেৰি কিমান মান লাগিব ক'লে কিতাপ কিমান লাগিব ক'লে

অঁ অঁ হয় অঁ হয় আপোনালোকৰ প্ৰগ্ৰেমটো কোন তাৰিখে আছিলে অঁ কি কি আইটমখিনি কৈ দিয়কচোন কিতাপ লাগিব ক'লে জেনেৰেল ন'লেজৰ তাৰপিছত হয় অঁ এইবোৰ ৰঙৰ ৰঙে কিবা কিব লাগিবনে আচ্ছা স্কেল পেঞ্চিল থাকিলে হৈ গ'ল বাৰু কিমান স্কেল পেঞ্চিলটো কিমানমান দিম স্কেল পেঞ্চিলটো কিমানমান দিম সেইটো পৰিমাণটো কৈ দিয়কচোন অ' হয় হয় আপোনাৰ প্ৰগ্ৰেমটো কেতিয়া বুলি ক'লে পেক কৰি দিব লাগিব নে আমি প্ৰাইজবিলাক নে আপোনালোকে পেক কৰিব মই কিতাপ

অঁ অঁ মানে আপোনালোকৰ হাই স্কুলো আছে চাগে এম ই স্কুলো আছে অঁ এতিয়া আপোনালোকে চৈধ্য তাৰিখে দিব লাগিব আমি কি আপোনালোকক দি থৈ আহিবগৈ লাগিব নে নে আপোনালোকে নিবহি এইটো আমাৰ মানে তেনেকুৱা ল'ৰা নাইকিয়া হৈ আছে মানে মানে ঘৰত আমি ডেলিভাৰী দিবলৈ গতিকে আপোনালোকে বেয়া নাপায় যদি আমাৰ কলিতা বুক ষ্টল ধেমাজি অঁ অঁ অঁ তেতিয়া আপুনি তেৰ তাৰিখে লৈ যাব পাৰিব আমি পেক কৰি থৈ দিম ধুনীয়াকৈ

প্ৰাইচটো চাই দিম বাৰু যিহেতু আপুনি যথেষ্টকেইটা বস্তুৱে লৈছে বাৰু হ'লেও আজিকালি বস্তু দাম যথেষ্ট হৈছে কিবা এটা চাই দিম বাৰু আপুনি স্কুলৰ কাৰণে লৈছে ল'ৰা ছোৱালীৰ কাৰণে এতিয়া এডভান্স কিবা এটা দিবনে চাগে তেতিয়া মই কনফাৰ্মেশ্যনটো যদি কনফাৰ্মটো কি ক'লা অঁ হৈ যাব হৈ যাব আপুনি কিহেদি দিব জিপে' কৰি দিবনে গুগল পে' কৰি দিব ন এতিয়া আপুনি আজি অঁ মই স্কেনাৰটো আপোনাৰ এইটো নম্বৰত হোৱাটছএপ আছে চাগে ন অঁ মই এইটো নম্বৰত আপোনাক স্কেনাৰ দি দিম তাৰপিছত আকৌ আপুনি মই কনফাৰ্মেশ্যনৰ কাৰণে মই আপোনাক ফোন কৰিম বা মই লিষ্টটো এতিয়াই আকৌ বনাই লৈছোঁ আপুনি আকৌ এবাৰ কৈ দিয়ক তেতিয়া হৈ যাব লগা লগ মই পেক কৰি থৈ দিম যিহেতু আপুনি পইচা এতিয়া পে' কৰি দিবই আৰু কলম পেঞ্চিল স্কেল তাৰপিছত আপোনাৰ ৰঙৰ পেকেট ৰঙৰ পেকেটটো কিমান ক'লে দছ পোন্ধৰটা হ'লে হ'বনে অঁ অঁ দহ পোন্ধৰটা তাৰপিছতে তেতিয়াহ'লে আপোনাৰ গোটেই অকল জেনেৰেল ন'লেজৰ কিতাপে লাগিব চাগে ন সাধু অঁ সাধু কিতাপো অঁ অঁ ঠিক আছে আপোনাৰ নাম আৰু এড্ৰেছটো মোক হোৱাটছএপত দি দিব এতিয়া তাৰপিছত স্কুলৰ স্কুলৰ এড্রেছটো নিদিলেও হ'ব আপোনাৰ নাম আৰু এড্ৰেছটো দিলে হৈ যাব আপোনাৰ হেৰিটো জিপে' ৰ নম্বৰটো দি দিম বা স্কেনাৰটো হ'লেও দি দিম আপুনি মোক যেতিয়া হেৰি কৰি দিব আমি এতিয়া পেক কৰি দিব লাগিব বস্তুটো ন অঁ

অঁ তেতিয়া অলপ অসুবিধা হ'ব হয় তেতিয়া আপুনি তেৰ তাৰিখে নিবলৈ আহিব ন আপোনাক ফোন কৰিম অঁ তেৰ তাৰিখে আপুনি পিছবেলা পঠিয়াব নেকি ঠিক আছে হ'ব দিয়ক